হয় আমাৰ ধৰণৰ সাধাৰণ মানুহ বা এজন ব্যক্তি যিজনে গাঁৱত সহজ সৰলভাৱে বসবাস কৰে থাকি জীৱনটো পাৰ কৰে তেওঁলোকৰ কোনো এটা ধৰ্মৰ বাবে ভাল ভাল কোনো এটা ধৰ্মক ভাবক যে বেয়া পাওঁ বুলি বেয়া ভাব ৰাখি লৈ পেলাই নাথাকে তেওঁলোকৰ কোনো ধৰ্মৰ প্ৰতি এটা বিচ্ছিন্নতা নাই মনত এটা ধৰ্মই ভাল বা ইটো ধৰ্ম বেয়া কাৰণ আমাৰ গাঁৱত সাধাৰণতে ওচৰতে চাৰ্চ আছে ওচৰতে মছজিদ আছে সকলোবিলাকত আমি খ্ৰীষ্টমাছ হ'লে মানে আমাৰ ইয়াত ধুনীয়াকৈ মেলা পতা হয় সকলো সকলো ব্যক্তি একেলগে গৈ উদযাপন কৰে খ্ৰীষ্টিয়ান হওক বা মুছলমান হওক সকলো মানুহ তালৈ যাব পাৰে আৰু সকলোৱে একেধৰণে একেলগে থাকি এসাঁজ ভাত খায় মেলাত হোৱা ধুনীয়া ধুনীয়া ডেকৰেটচবিলাক গান একেলগে উপভোগ কৰে ঠিক তেনেদৰে মুছলমানসকলৰ উৎসৱ ঈদত কোনো ব্যক্তিয়ে আমাৰ নিজৰ নিজৰ ব্যক্তি হিচাপে থাকি লৈ পেলাই আমি ঈদ খাবলৈ যাওঁ তেওঁলোকৰ নিজৰ নিজৰ ধুনীয়া ধুনীয়া খাদ্যবোৰ উপভোগ কৰোঁ যেনেদৰে খেজুৰী চেঁৱৈ আমাৰ আৰু এইবিলাকেই বেলেগে ধৰ্মৰ প্ৰতি আকৰ্ষিত হওঁ আৰু মই যদি ক'বলৈ গ'লে আমাৰ নিজৰ ধৰ্মত

জন্মদিনত কে'ক কাটে পাৰ্টি কৰে কোনোধৰণৰ অসমীয়া পৰম্পৰাগত নিয়ম নহয় এই নিয়মটো সকলোৱে ভালপাই পেলাইহে আদৰি লৈছে আৰু বাৰ্থডেটোত সৰু ল'ৰা ছোৱালীৰ এটা জীৱনৰ গুৰুত্বপূৰ্ণ হিচাপে এটা দিন হিচাপে লোৱা হৈছে ঠিক তেনেদৰে অসমীয়া সমাজৰ বিয়াত মেহেন্দি লগোৱা উৎসৱটো আমাৰ অসমীয়া ব্যক্তিসকলৰ নিয়ম নহয় আমাৰ অসমীয়া মানুহে মেহেন্দিৰ সলনি জেতুকাহে লগায় আজিকালি অসমীয়া বিয়াতো মেহেন্দিৰ ৰচম উলিয়াই পেলায় বা আঙুঠি পিন্ধোৱা দিনাখনত কে'ক কাটে সেই কে'ক কটা নিয়মটো আমাৰ অসমীয়া সমাজত নপৰে সেইবোৰ আমি বেলেগ এটা ধৰ্মৰপৰাহে আদৰি লৈছোঁ যেনেকৈ অসমীয়াসকলে বিভিন্নধৰণৰ উৎসৱবিলাক নিজৰ কৰি লৈছে যেনেদৰে ৰাখী বন্ধন ৰাখী বন্ধনৰ বেলেগ বেলেগ ধৰ্মৰ নিয়ম ৰাখী বন্ধনো আমাৰ অসমীয়া সমাজত পালন কৰা হয় দূৰ্গাপূজা দূৰ্গাপূজাত ক'বলৈ গ'লে বেংগলী নেপালী মানুহৰ উৎসৱ দূৰ্গাপূজাত মানুহে জাতি ভিন্নতা নিবিচাৰে কোনো ধৰণৰ হিন্দু মুছলমানৰ বাদ নাই সকলোৱে একেলগে পূজালৈ যায় পূজাত বিভিন্ন ধৰণৰ পূজাত দোকানত ধুনীয়া ধুনীয়া বস্তু লয় পূজাত দেৱীক সেৱা কৰে ধুনীয়া ধুনীয়া খাদ্য খায় এই সকলোবোৰ অসমীয়া মানুহেও কৰে দেৱালী অসমীয়া মানুহৰ উৎসৱ নহয় দেৱালীৰ দিনাখন ৰাতি আমি সকলোৱে চাকি বন্তি জ্বলাওঁ বম ফটকা ফুটাই উৎসৱ পালন কৰোঁ ঠিক তেনেদৰেই সকলো জাতি জাতিৰ মানে বাদ নাই কোন উচ্চ সকলো জাতিৰ মানুহে সকলো উৎসৱ পালন কৰে আমাৰ ভাল লগা কিছুমান সেয়াই ৰাখী বন্ধন দেৱালী দূৰ্গাপূজা এইসকলোবোৰ আমি পালন কৰোঁ